হেল্ল' এই এখন খৰিকা ৰেষ্টুৰেণ্ট হয়নে এই আজি আপোনালোকৰ তাত কিবা বিশেষ খানা বনাইছে নেকি এই কি বনাইছে এই নহয় মই মানে আজি বিশেষ খানা এটা খাবলৈ মন আছিলে একদম স্পেচিয়েলকৈ এই ঔটেঙা আৰু ঢেকীয়া মাছ এইটো বনাই দিব পাৰিব নেকি এইটো দামটো কিমান হ'ব আচ্ছা আপোনালোকে মোৰ লোকেশ্যনত আপোনালোকে এইটো পঠিয়াই দিব পাৰিব নেকি কেইটামান বজাত হ'ব আচ্ছা ঠিক আছে তেতিয়াহ'লে চাৰিটামান বজাত মই ৰিচিভ কৰি ল'ম আপোনালোকে পঠিয়াই দিবা হ'ব হ'ব হ'ব অঁ